কুঁৱাৰ পৰা পানী তোলোতে আমি সাধাৰণতে ৰছী লগাই বাল্টিঙত ৰছী লগাই তেনেকৈ কুঁৱাৰ পৰা পানী তোলো আৰু তেনেকৈ পানী তোলোতে যথেষ্ট কষ্টও হয় কিন্তু বৰ্তমান যি ব্যৱস্থা হৈছে বৈদ্যুতিক মটৰৰ ব্যৱস্থা আৰু সেই বৈদ্যুতিক মটৰৰ ব্যৱস্থাত যথেষ্ট সুবিধা হয় কাৰণ বৈদ্যুতিক মটৰ লগাই পেলাই আমি যদি কুঁৱাৰ পৰা পানী তোলো আমাৰ কষ্টও কমে আৰু সময়ো সোনকালে বাল্টিঙেৰে পানী তুলিলে আমাৰ ৰছী লগাই যিটো কষ্ট হয় তাতকৈ কম কষ্ট হয় আৰু সময়ো কম লাগে বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰিলে আৰু বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰি আমি যেতিয়া পানী তোলাৰ ব্যৱস্থাটো কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ শাৰীৰিক কষ্টও কমে সেইকাৰণে আমাৰ ব বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰি পানী তোলাৰ ব্যৱস্থাটো হোৱাৰ পৰা বা আমি কৰি ল'লে যথেষ্ট সুবিধা হ'ব বুলিয়ে ভাবোঁ